গগৈ ৰেষ্টুৰেণ্ট হয়নে দাদা মই আপোনাৰ ৰেষ্টুৰেণ্টৰপৰা দহ মিনিটমানৰ আগত মই চিকেন ৰোল আৰু চাও মিন আৰু বাটাৰ চিকেন বাটাৰ মাচালা অৰ্ডাৰ কৰিছিলোঁ মই বাৰু চাওমিনটো ঠিকেই পালোঁ কিন্তু মানে আপোনালোকে চিকেন যেতিয়া মানে চিকেনটো বাৰু আপোনালোকৰ কিমান দিনৰ আগৰ বাৰু আজিৰ চিকেন হয়নে

নহয় মানে মই চিকেনটো মানে বৰ ভাল নাপালোঁ মানে চিকেন ৰোলটোৰ যোনবিলাক মানে চিকেন আছিলে অলপ কিবা টান টান নিচিনা লাগিলে অলপ বাঢ়ি নিচিনা লাগিলে মানে সঁচা কথা ক'বলৈ গ'লে আৰু চিকেন বাটাৰ মাচালাটো মই যেতিয়া খাই আছো সেই খাই থাকোঁতে বাৰু তাৰ সোৱাদটো খুবেই ভাল লাগিলে দেই মই আপোনাক মিছা নকওঁ কিন্তু যেতিয়া কামুৰি পিনাই মানে হাৰডালৰ ওচৰত অকণমান পাওঁতেই মই চিকেনটোৰ ভিতৰত মানে ৰঙা ৰঙা দেখিছোঁ সেই বস্তুটো দাদাটো এইটো ভালকৈ আপোনালোকে সিজোৱা নাই চাগৈ দেই মোৰ মানে তেনেকুৱা অনুভৱ হ'ল সেইকাৰণে আপোনালোকক জনালোঁ মইতো বাৰু যোনটো আপোনালোকক পইচা দিছোঁ সেইটোতো মই আপোনালোকৰপৰা ঘূৰাই নাপাম চাগৈ কিন্তু মানে আপোনালোকে যাতে ইয়াৰ পাছৰ যোনকেইজন মানে কাষ্টমাৰ হয় তেওঁলোকক যাতে আপোনালোকে এনেধৰণৰ মানে অসুস্থ খাদ্য যাতে তেওঁলোকক আপোনালোকে নিদিয়ে হয় হয় ঠিক আছে হ'ব দিয়ক